গ্ৰাম্য অঞ্চলৰ লোক হ'ল জীৱনৰ খেলবোৰে কেনেদৰে এক উল্লেখযোগ ভূমিকা পালন কৰে গ্ৰাম্য অঞ্চলৰ লোকসকল খেল ধেমালি কৰি থাকিলে তেওঁলোকৰ মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পায় আৰু খেলা ধূলা কৰি থাকিলে শাৰীৰিক মানসিক আৰু শৰীৰৰ গঠন যথেষ্ট শক্তিশালী পৰা মজবুত হয় খেল খেলি থকা বা খেলে মানুহৰ মনত যথেষ্ট উৎসাহ যোগায় আৰু খেলৰ খেল যদি নাথাকে খেল ধেমালি যদি কৰা নাযায় মানুহৰ মনবিলাক সদায় পৰিষ্কাৰ নহয় আৰু শৰীৰৰ

সুস্থ সবল হ'বৰ কাৰণে যথেষ্ট কষ্ট অনুভৱ হয় খেল বুলি ক'লে যিয়ে খেল নহওক গ্ৰাম্য অঞ্চলৰ খেলত যথেষ্ট গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালী খেলা ধূলা কৰা যথেষ্ট আগৰণুৱা হৈছে যেনে লাভলিনা বৰগোহাঁই খেলৰ প্ৰতি তেওঁৰ স্বাস্থ্য যথেষ্ট খেলৰ কাৰণে যথেষ্ট স্বাস্থ্যৰ যত্ন লয় ল'বলগীয়া হয় গতিকেলৈ শৰীৰত বেমাৰ আজাৰৰ পৰা ধৰি সকলোখিনি যথেষ্ট উৎসাহ পায় যথেষ্ট শক্তিশালী আৰু মজবুত হৈ থাকে খেলা ধূলা কৰিলে মানুহৰ মনৰ মন মগজু যথেষ্ট পৰিষ্কাৰ আৰু চিন্তাত চৰ্চা কৰাৰ পৰা চিন্তাধাৰাবিলাক যথেষ্ট ভাল হয় গতিকেলৈ গ্ৰাম্যাঞ্চলৰ খেল যেনে ফুটবল ক্ৰিকেট ধূপ খেল আৰু টেঙাবল এইবিলাক খেলি যিটো আমেজ বা যিটো মনৰ ফূৰ্তি লাগে সেই মনৰ ফূৰ্তি যথেষ্ট দেশৰ কাৰণেও হওক বা গ্ৰাম্য অঞ্চলৰ কাৰণে যথেষ্ট ভাল যথেষ্ট ভাল মনৰ ল'ৰা ছোৱালী হওক বা গ্ৰাম্য অঞ্চলৰ কাৰণে উৎসাহ উদ্দীপনা যোগায় খেল খেলিলে মানুহৰ মন মগজু যথেষ্ট চোকা হয় গতিকেলৈ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাক কাৰণ চহৰৰ বা ল'ৰা ছোৱালীত থাকি আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালী ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা